অ আছোঁ অলপমান

অ মাধৱদেৱৰ তিথি তাকেতো কালি কথা হৈছিল মই গৈছিলোঁ একবাৰ মন্দিৰৰ পিনে যাওঁতেও আমাৰ ভকতেও কৈছিল অ অ তাকেতো অ অ আমাৰ গাঁৱৰ আৰু নাগাৰাটো বোলে ফাটিছে নাগাৰাৰ এই অ গতিকে অ আমাৰ মংগলদৈৰ ছোৱালীজনী কৰিশ্মা নাথক অ অ হ'ব কৰিশ্মা নাথক আমাৰ আই বোপাই আই আইসকলে চাই ভাল পাব অ হ'ব সবে দি অ

অ এইটো দিব লাগিব যদি আপোনাৰ এয়া হয় তেওঁলোকক তেওঁ লগত যোগাযোগ কৰাৰ কাৰণে সেইটো এটা প্ৰথম অ সেইটো এটা হেৰি আছে অ পোৱা যাব পোৱা যাব

দিয়ক দিয়ক হ'ব দিয়ক হ'ব দিয়ক দিয়ক আজি তেতিয়াহ'লে অ ওলাইছোঁ দিয়ক ময়ো লাহে লাহে দিয়ক দিয়ক মই গৈ আছোঁ দিয়ক